মই পঢ়া কিতাপ বহুতেই আছে তাৰ ভিতৰত মই অলপতে যিখন পঢ়িছিলোঁ সেইখন বিদেশী গল্পৰ অনুবাদ গ্ৰন্থ এইখনৰ একেবাৰে ঠিক কৰি মই নামটো ক'ব নোৱাৰিম বোধয় বিখ্যাত বিদেশী গল্প বুলি গল্পৰ অনুবাদ বুলি নামতো নামাকৰণ কৰা হৈছে ইয়াত থকা প্ৰতিটো গল্পই ইমান সুন্দৰ ইমান সাৱলিল আৰু পঢ়ি যাওঁতে ইমান সাধাৰণ যেন লাগে কিন্তু তাৰ মাজে মাজে ভাবিবলৈ পাঠকক ভাবিবলৈ বহুত সুবিধা দিয়ে আৰু কিছুমান মানৱীয় গুণ গুণৰ ওপৰতেই ভিত্তি কৰি এই গল্পবিলাক লিখা হৈছে গল্প প্ৰতিটো গল্পই মোৰ অন্তৰ স্পৰ্শ কৰি গৈছে আৰু ইয়াৰ ভিতৰতে মোৰ কিছুমান গল্প খুব বেছিকৈ তাচ্ছ কৰিছে মোক স্পৰ্শ কৰিছে সেইকেইটাৰ ভিতৰত মই উল্লেখ কৰিব খোজোঁ এটা হ'ল এটা জাপানী গল্প সেইটোৰ নাম আছিলে পাখীৰ গাৰু পাখীৰ গাৰুটোত এইটোৱে দেখোঁৱা হৈছে এগৰাকী কন্যা তেওঁৰ বিবাহ হৈ আহি সকলো ভাল সা সম্পত্তিৰ মাজতেই দিন অতিবাহিত কৰিছে আৰু তাইক শুবলৈও দিয়া হৈছে আটাইতকৈ দামী পাখী চৰাইৰ পাখীৰে সজা এটা গাৰু তাই সেই গাৰুটোত শুৱে কিন্তু তাই সদায় অনুভৱ কৰে সেই চৰাই পাখীবোৰে ধপধপাবলৈ ধৰিছে উৰি যাব খুজিছে গাৰুটোৰ ভিতৰৰ পৰা আৰু আচলতে এই বস্তুটোৱে তাইৰ মনৰ পৃথিৱীখনো প্ৰতিনিধিত্ব কৰিছে কাৰণ তেওঁ তাই হ'ল অতি সুন্দৰ মনৰ অধিকাৰী অতি ছিম্পল অতি সাধাৰণ মনৰ অধিকাৰী এগৰাকী সৎ সুন্দৰ নাৰী আৰু আনহাতে তাইক যিখন ঘৰত ৰখা হৈছে ফুৰিবলৈ নাযাবি মানুহৰ লগত বেছিকৈ কথা নাপাতিবি ওলাই নাযাবি এনেকৈ নিপিন্ধিবি তেনেকৈ নাখাবি এনেকৈ কাটাডাল ধৰিবি এনেকৈ কাটা চামুচখন ধৰিবি ইত্যাদি ইত্যাদি ইত্যাদি সেই সকলোবোৰ লৈ তাই আচলতে একেবাৰেই সুখী নহয় সেইখিনি তাই পালন কৰিছে যেনেকৈ পাখীবিলাক গাৰুৰ কাভাৰটো কা কাভাৰটোৰ তলত সোমাই আছে তেনেকৈয়ে আছে যেনেকৈ থৈছে ঠিক তেনেকৈ তাইয়ো আছে কিন্তু তাইৰ অন্তৰত সাংঘাটিক এটা বেদনা আছে সেইকাৰণে পাখীবোৰে ধপধপোৱা তাই গম পাই তাই সাৰ পাই থাকে সাৰ পাই থাকে গোটেই ৰাতি তাই তেনেকেই পুৱাই সেই গল্পটোৰ নাম পাখীৰ গাৰু সেইটো এটা অতি প্ৰিয় গল্প মোৰ দ্বিতীয় গল্পটো মই ঠিক গল্পটোৰ নামটো এতিয়া ক'ব নোৱাৰিম ইয়াতে এগৰাকী মহিলাক দেখোৱা হৈছে যিগৰাকী মহিলাই এখন ট্রেইন যাত ট্ৰেইনত এখন ৰে'লগাড়ীত দূৰ দেশলৈ গৈ আছে দূৰৰ ঠাই এখনলৈ গৈ আছে আৰু লগত বহুতো সহযাত্ৰী আছে তেওঁলোকে বিভিন্ন কথা পাতিছে আৰু তেওঁৰ লগতে কেইবা এগৰাকী মহিলাও আছে তেওঁ গৈ থাকোঁতে প্ৰত্যেকেই নিজে নিজৰ কাহিনীবোৰ কৈছে নিজৰ জীৱনৰ বা নিজৰ সতি সন্ততি সন্তানৰ তেওঁও কৈছে তেওঁৰ নিজৰ সন্তানটোৰ কথাও অতি গৌৰৱেৰে কৈছে কেনেকৈ দেশ ৰক্ষাৰ বাবে ওলাই গৈ সি যুদ্ধত যুদ্ধত অৱতীৰ্ণ হৈছে আৰু যোদ্ধত নিজৰে প্ৰাণ আহুতি দিছে এইখিনি কওঁতে তেওঁ দেশৰ মানচিত্ৰৰ কথা কৈছে দেশৰ পৰিৱেশ পৰিস্থিতিৰ কথা কৈছে বিভিন্ন কথা বিভিন্ন সুত্ৰেৰে বুজাই দিব খুজিছে কিন্তু তাৰ মাজতে এগৰাকী সাধাৰণ মহিলাই হথাতে সুধি দিলে যে তাৰমানে আপোনাৰ ল'ৰাটো যুদ্ধত মৰিল নহয় সেইখিনি কথাই সেই লাইনটোয়ে তেওঁৰ হৃদয় একদম চূৰমাৰ কৰি দিলে তাৰপিছতহে তেওঁ প্ৰথমবাৰৰ বাবে ল'ৰাটো হেৰুৱাৰ পিছত প্ৰথমবাৰৰ বাবে খুব বেছি ভাগি পৰিলে আৰু কন্দা কতা কৰিবলৈ ধৰিলে এই কথাখিনিয়ে মোৰ অন্তৰ স্পৰ্শ কৰি গ'ল আৰু সঁচাকৈ মই আশা কৰোঁ এই কিতাপখন কিজানি এই কিতাপখনৰ প্ৰতিটো গল্পই প্ৰতিজন পাঠকৰে হৃদয় স্পৰ্শ কৰিব এইখন কিতাপ মই মোৰ লগত ৰাখিছোঁ আৰু মাজে মাজে